হেল্ল' অঁ এই আমি হেৰি অঁ কিবা এই দেওবাৰ মানত আমি দুধনৈত চিনেমা চাবা যাং নেকি

অঁ ভাত পানী খালি নে নাই ভাত অঁ খাইছোঁ ৰ'হ কিহৰ আঞ্জা খালিতে

অঁ অঁ অঁ অঁ অঁ তেনেহ'লে আমি হেৰি অঁ কিবা দেওবাৰ মানত যাং

সেইকাৰণে সিন্নাই অঁ আমি হেৰি মানত যাম দে সন্ধিয়া সাতটামানত

অঁ আৰু ড্ৰাইভাৰটো আৰু আমাৰ ল'ৰাটাই যাব সেনেকে যায় সেনে আমি হেৰি কৰিম দেই সাতটামানত গেলোঁ আঠটাৰ পৰা চিনেমা আৰম্ভ আঠটাৰ পৰা নটা চাৰেনটামানত শেষ হ'ব শেষ হ'ল আমি আহি আৰু তাতে টুকুৰাত আমি ডেলিকেচি ধাবাতে অলপ খানা খানা খাই আহিম অঁ তাতে হে অঁ অঁ ডেলিকেচিতে খাই দে আহিম আহি সেনে আৰু ঘৰত মোৰ মানুহ তাক লগিন আৰু হেৰি কৰিম দে পেকিং কৰি লৈ আহিম ৰুটি চুটি অঁ সেনকে ভাল হ'ব না অঁ অঁ অঁ দে হ'ব দে সিতা আৰু পইচাৰ কথা তই চিন্তা কৰিব নালাগে ৰ'হ দুইজনে মিলি আৰু সেইখিনি কৰা যাব ৰ'হ ভাল লাগব আৰু এনেও ভাইমন দা খন বোলে চিনেমাখন বিৰাট ভাল লাগিছে অঁ মানুহবিলাক দেখোন চবে কৈ আছে আৰু চিনেমা দুধনৈতো আৰু চিনেমা হলত বোলে পূৰা মানুহে হয় অঁ তে সেই হিচাপে আমিও যাং যাং অঁ যাং যাং কে আছোঁ ময়ো সেনকে লগ ক' পাবা নাই একলাই যাবও বেয়া লাগে হা অঁ ধুনীয়া বেয়া নহয় আৰু টিকেটো আৰু আৰু হেৰি এশ আশী টকা মান কৰি ল'ব এখেনত অঁ সংকা কৰি চাম দে আৰু একদিনহে যাম না অঁ আহহাতে আৰু হোটেলত চাইডেই আহিম আৰু লাহে ঠিকে সেই সংকা হ'লে আৰু চলিগিলাও ভাল পাব যায়হেনে অঁ ভাল লাগব আৰু এই বেছি আমি দু অঁ আমি দুটা পৰিয়ালে যাম দে গেলি আৰু ভালেই লাগব অঁ সেইটাই সেই তাকে যোনবা তো কম কম যে মই আজি বহুত দিনৰ পাৰে ভাবি আছিলোঁ তাৰাছত হেৰি আজি আৰু ক'লোৱ দে অঁ অঁ অঁ অঁ অঁ সেইটাই ভাল লাগব আৰু চালীগিলাও ভাল পাব আৰু ক'তো যাবাও নাপায় ন কতো যাবা চাবা নাপায় আৰু পৰাা পৰা এই বোলে টিউচন এই বোলে কম্পিউটাৰ আৰু ঘৰতো ময়ো ধৰ কেতিয়াবা ব্যস্ত থাকোঁ নানানটা কামত ঘৰুৱা কামত সেইটাৰ কাৰণে সময়ে নাপাওঁ ইবাৰ দেওবাত অঁ ভাল পাইছে ইবাৰ দে দেওবাৰ তাকে চিলেক্ট কৰলোঁ তইো না নকৰবি অঁ অঁ অঁ দে হ'ব দে হ'ব দে ৰাখোঁ দে ত অঁ দে